এই ব্যৱসায় বাণিজ্য ইঞ্চুৰেঞ্চ কৰি থ'ব লাগে মানে তাত আমাৰ নিজৰ লাভলাভৰ কাৰণে কৰি থ'ব লাগিব কেলেই যিমানে কিছুমান এতিয়া পশু পক্ষী আমি পোহোঁ পুহিলেও কেতিয়াবা নানা ধৰণৰ দূৰাৰোগ্য আহে বহুত বস্তু লোকচান হৈ যায় গতিকে ইঞ্চুৰেঞ্চ কৰি থ'লে মানে তাৰপৰা আমি পিছত মানে কিবা এটা পাওঁ গতিকেলৈ আমাৰ সেইটো আগৰ দিনত সেইবিলাক নাছিলে উপকাৰী কাম আজিকালি সেইবিলাক ওলাইছে গতিকেলৈ সকলোকে সেইবোৰ মানি চলিব লাগে আৰু এতিয়া দোকান এখনেই ধৰি লওক দিলে যেনিবা দোকানখনত ইলেক্ট্ৰিক শ্বক হৈ পেলাই নি জ্বলি পুৰি চব শেষ হৈ গ'ল সেই দোকানখনৰ যদি ইঞ্চুৰেঞ্চটো হৈ থাকে সেই দোকানীজনে তেতিয়া কাইলৈ এটা সকাহ পাব ইঞ্চুৰেঞ্চৰ পইচাকেইটা পালে তেওঁ আকৌ এখন নতুনকৈ দোকান তৰিব পাৰিব আৰু তেনেকৈ ঠিক গাহৰি তেনেকৈ মানুহৰ আজি কিবা বেমাৰ ওলাইছে এইবোৰ চুৱাইন ফ্লু চুৱাইন ফ্লু তেনেকুৱা বহুত গাহৰি মৰিছে মানুহৰ সেইবিলাক একে কিছুমান গৈ পেলাই নি মানে এই পশু চিকিৎসালয়ৰপৰা গৈ মানে ডাক্তৰো মাৰি পেলোৱা লগীয়া হৈছে মানে এনেকুৱা আমি দেখিছোঁ আমাৰ গাঁওবিলাকত হৈছে ওচৰ চুবুৰীয়া গাঁৱত আৰু তিতা আৰু তিতাটো কিছুমান অন্যতিকৰ মানুহ আছে তেওঁলোকে আকৌ গাহৰি ৰাতি ৰাতি নি ক'ৰবাত লুকুৱাই ৰাখিছে সেইবিলাকে আমাক আকৌ অপকাৰো কৰিছে অকল উপকাৰেই নহয় সেইকাৰণে আমাৰ ইঞ্চুৰেঞ্চটো কৰি থ'লে আৰু মাৰিলেওতো সেইটো ইঞ্চুৰেঞ্চ যেতিয়া কৰি থোৱা আছে তেওঁলোকে সেইটো পইচা পাব কিন্তু হ'লেও সেইবিলাকো মানুহে দুৰ্নীতি কৰিছে সেই দুৰ্নীতিবিলাকো আচলতে ভাল নহয় কিন্তু ইঞ্চুৰেঞ্চটো যেতিয়া আমাক কৰিব লাগে প্ৰতিটো বস্তুতে আজিকালি গৰু ছাগলী বুলি কথা নাই সকলোৰে ইঞ্চুৰেঞ্চ এটা আছে ইঞ্চুৰেঞ্চটো হ'ল আমাৰা মানে সংৰক্ষণ এটা সেইটো সেইকাৰণে সেইটো সকলোৱে কৰি থ'ব লাগে আৰু কৰাটো ভাল কৰি পেলাই উপকাৰ হৈছে আৰু সেইটো মানে মিছামিচি কিবা দুৰ্নীতি মানে কৰিব নালাগে দুৰ্নীতি নকৰিলে আমাৰ সকলোতে মানে সেইবোৰ উপকাৰেই কৰে গতিকে যিটো এতিয়া কাপোৰৰ দোকানখনেই যদি জ্বলি যায় তাত কিমান কাইলৈ লোকচান হৈ যাব বা যিকোনো এখন দোকানেই গেলামালৰ দোকানখনো যিকোনো সেইবিলাক বা পশু পক্ষীখিনিয়ে যদি বেমাৰত মৰি যায় গতিকে ইঞ্চুৰেঞ্চটো কৰি থাকিলে সেই যি পুহিছোঁ আমি তেওঁলোকে আমাৰ সেইটোৰপৰা মানে ইঞ্চুৰেঞ্চটোৰপৰা আমি অলপ সকাহ পাম বুলি ভাবোঁ গতিকেলৈ সকলো কৰাটো আমাৰ উপকাৰী ভাল কথা সেইটো বেয়া কথা নহয় আৰু মানে কি হয় সেইখিনিয়ে মানে আমাক যথেষ্টখিনি মানে হেৰিয়াত হেৰি কৰি দিয়ে আৰু কিছুমান মানে বেয়া কাম সেই বেয়া কামখিনি আমাৰ তাত হ'ব নালাগে গতিকেলৈ সকলো যদি মানুহে তেনেকৈ চব হেৰিমতে কৰে আমাৰ কেতিয়াও মানে লোকচান নহয় আমি সদায় লাভৰ ঘৰতে থাকিম বুলি ভাবোঁ আৰু লাভৰ ঘৰতে আছেও মানুহ আজিলৈকে এনেকুৱা হৈছে মানে দুৰ্নীতি মানুহেেতো দুৰ্নীতি কৰিবই আৰু সেইটোতো তাত কোনো মানে হেৰি কৰিব নোৱাৰে গতিকেলৈ পৰা যিখিনি পৰাখিনিয়ে মানে সকলোৱে সেইবিলাক কাম আজিকালি মানে চাইকেলখনো ইঞ্চুৰেঞ্চ হৈ যায় চাইকেল পৰ্যন্ত কৰি থয় মানুহে গাড়ী গোৰা এতিয়া গাড়ীখন ইঞ্চুৰেঞ্চ কৰি থ'লে আমাক কিমান ভাল মানুহৰ মানে জীৱনৰ কথা বা কিবা এটা এক্সিডেণ্টৰ কথা কোনেও ক'ব নোৱাৰে কাইলৈ যদি গাড়ীখন ভাগি যায় গাড়ীখনটো একটকীয়া দুটকীয়া লাটকীয়া বস্তু গতিকেলৈ ইঞ্চুৰেঞ্চ কৰি থ'লেতো তাৰপৰা আমি সেই বিনিময় এটা পাম কিবা এটা গতিকেলৈ সেইটো কৰাটো মানে আমাৰ খুব দৰকাৰ মানুহো তেনেকুৱা জীৱনৰ ভৰষা নাই সেই মানুহজনৰ যদি বা ল'ৰাজনৰ কিবা এটা হয় সেইটোৱে মানে আমাৰ পৰিয়ালটোক অকণমান সকাহ দিব সেই পইচাকেইটাই মানুহটো মৰাটো মৰিব কোনো কথা নাই সেইটো ডাঙৰ কথা নহয় ভগৱানে যেতিয়া যাক জীৱন নিব লাগে নিবই কিন্তু সেই বিধৱা মানুহগৰাকীয়ে তেওঁ সেই সেইটো কাৰণে মানে সকাহ পাব আৰু সেইটো মানে বহুত ভাল বুলি আমি ভাবোঁ আৰু